মই বিশালৰ পৰা এটা বেগ আনিলোঁ দামটো বেছি আছিল কিন্তু খুব সোনকালে নষ্ট হ'ল বেগটো কেইদিনমান স্কুললৈ নিয়াৰ পিছতে বেগটো ফাটিছিলে